দীঘলীয়া বাইকিং ভ্ৰমণৰ আগতে আমি বিভিন্ন ধৰণৰ বস্তুৰ দিব লাগে আমি দীঘলীয়া উদাহৰণস্বৰূপে মই দীঘলীয়া যেতিয়া বাইকিং ভ্ৰমণৰ কাৰণে যাওঁ তেতিয়া প্ৰায় দছদিনৰ আগতে আমি কোন কোন যাম কেইজন যাম আৰু ক'লৈ যাম কেনেকৈ যাম সেই বিষয়ে আমি এখন এটা প্লেনিং কৰি লওঁ তাৰপিছত আমি প্ৰথমতে গুগল মেপত সেই ঠাইৰ কিমান দূৰত্ব সেই দূৰত্ব ফাৰ্ষ্টত চেক কৰি লওঁ তাৰ লগতে কিমান তেল খাব কিমানজন মানুহে কিমানকৈ তুলিব লাগিব আৰু কি কি বস্তুৰ প্ৰয়োজন হ'ব সেইবোৰ আমি সবৰে গোটাই লওঁ এতিয়া কি কি বস্তু বুলি ক'বলৈ গ'লে প্ৰথমতে যদি বতৰ ঠাণ্ডা হয় তেন্তে বিভিন্ন গৰম হিট টাইপ জাকেট আদি আমি পিন্ধি ল'ব লাগিব আৰু লগতে বিভিন্ন জো টান জোতা বা বিভিন্ন ধৰণৰ গাৰ্ড আৰু লগতে হাত মোজা লৈ ল'ব লাগে এতিয়া যিহেতু মই মোৰ বন্ধুৰ লগত যোৱা তিনি জেগা ভ্ৰমণ কৰিছিলোঁ সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ প্ৰথমে মই গৈছিলোঁ টিপামলৈ প্ৰথম হেৰিয়াৰ আছিল জানুৱাৰী মাহৰ পঁচিছ তাৰিখ আমি সেইদিনাখনি ডায়েটৰ বহুতো ছাত্ৰ বহুতো মোৰ লগৰ শিক্ষাৰ্থীয়ে আমি আপোনাৰ টিপামলৈ যোৱাৰ এটা প্লেনিং কৰিলোঁ আমি প্ৰথমতে সাতজন ওলাইছিলোঁ কিন্তু সেই সাতজন বাঢ়ি মেলি পিছত তেৰজন হ'লগৈ তাৰপিছত যিহেতু আমাৰ বাইকৰ পৰিমাণ কম আছিল সেইবাবে বাইকৰ মানে আমাৰ যিহেতু সংখ্যা কম আছিল সেইকাৰণে আমি স্কুটিও দুখনমান যোগাৰ কৰিলোঁ তাৰপিছত আমি প্ৰায় তেৰজন প্ৰশিক্ষাৰ্থী আমি তালৈ যাব ল'লোঁ তাৰপিছত যোৱাৰ আগতে আমি মই প্ৰথমতে প্ৰায় বাৰ দিনৰ ৰাতি আপোনাৰ নটামান বজাত শুইছিলোঁ যিহেতু মই কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব গতিকে মই সোনকালে শুৱাটো মই বেছি প্ৰিফাৰ কৰিলোঁ আৰু ৰাতিপুৱা আঠটা বজাত উঠিলোঁ মই মোৰ লগৰকেইটাক ফোন কৰিলোঁ আৰু ফোন কৰাৰ লগে লগে সিহঁতেও নিজৰ ঘৰৰ পৰা ওলাই আহিলে আৰু মই প্ৰায় সোনাৰীত আঠটা দহমানত সোনাৰীত মই উপস্থিত হৈ গ'লোঁ উপস্থিত হৈ যোৱাৰ পিছত মই লগৰকেইটাক ফোন কৰি সিহঁতক সোণাৰীৰে যি এছ বি আই বেংক আছে তাৰ সন্মুখলৈ সবকে মাতি আহিলোঁ সবেই আহি তাৰপিছত আমি সবেই তাত লগ হ'লোঁ লগ হৈ আমি প্ৰায় বাইকত পাঁচশৰ পৰা ছশ টকা তেল ভৰালোঁ যিহেতু টিপাম দূৰ হয় গতিকে আমি অলপ বেছিকৈ তেল ভৰোৱাটো আমি প্ৰিফাৰ কৰিলোঁ তাৰপিছত যাওঁতে যিহেতু টিপাম পাওঁতে আমাৰ এটাৰ পৰা দুটা বাজিলে আমাৰ ভোক লাগিলে ভোক লগাৰ লগে লগে আমি টিপামত টিপাম টিপাম যি আমি চালোগৈ তাৰপিছত আমি এখন হোটেলত আমি সোমালোঁ হোটেলত আমি মাছ মাংস খাই সেই হোটেলৰ পৰা আমি ওলালো তাৰপিছত আমি টিপাম চালোঁ টিপাম চোৱাৰ লগে লগে তাত এটা বুদ্ধ মঠো আছে আমি সেই মঠলৈ গ'লোঁ সেই মঠত আমি সোমাই মেলি সেই বৌদ্ধ যি সোণালী ৰঙৰ যিসমূহ মন্দিৰ আছিল বা মন্দিৰ নে কি কয় মই ভালকৈ নাজানো সেইসমূহ আমি চালোঁ সেইসমূহ তাৰপিছতে আমি বিভিন্ন ফটোও মাৰিলোঁ তাৰপিছত বাইক ৰাইডিঙত যেতিয়া আমি ঘূৰি আহিছিলোঁ মোৰ লগৰে এজন আপোনাৰ শিলগুটিত সৰু সৰু যিহেতু শিলগুটিত বা বাইক বা স্কুটিত শ্লিপ খায় সেইবাবে সি যিহেতু স্কুটি চলাই আনিছিলে সেই স্কুটিখন সেই তাতে শ্লিপ খাই শ্লিপ খোৱাৰ লগে লগে সি তথাপি তত তৎকালীনভাৱে তাত পৰি ৰ'ল পৰি ৰোৱাৰ লগে লগে আমি আমাৰ আমি লৈ যোৱা বিভিন্ন ধৰণৰ বেণ্ডেজ নাইবা ডেটল আমি সেইবোৰ লৈ গৈছিলোঁ যিবোৰ তাক আমি মলম পতি বা তাৰ বেণ্ডেজসমূহ তাৰ ভৰিত বান্ধি দিলোঁ বান্ধি দিয়াৰ পিছত আমি তাক ওচৰতে থকা এখন ফাৰ্মাচিলৈ লৈ গ'লোঁ ফাৰ্মাচীত তাক এটা টি টি দিলে কাৰণ বিভিন্ন ধৰণৰ দুখ হৈ যাব পাৰে সেইকাৰণে তাক ধুনীয়াকৈ ভৰিখিনি ভৰিকেইটাত চাফা কৰি পানীৰে চাফা কৰি দুখ পোৱাডোখৰ চাফা কৰিলে তাৰপিছত তাত টি টি তাতে হাততে এটা টি টি বেজী দি দিলে যাতে বিভিন্ন বীজাণুৰ পৰা সি বাচি থাকিব পাৰে তাৰপিছত আমি ঘূৰি আহোঁতে প্ৰায় আঠটাৰ পৰা নটা বাজিল নটা বজাত আমি মই সোনাৰীতে থাকি দিয়াটো সিদ্ধান্ত লওঁ যিহেতু আহিবলৈ দেৰি হ'ল আৰু ৰাতি আহিবলৈও মোক যিহেতু ঘৰৰ পৰা পাৰ্মিশ্যন নাপালোঁ সেইকাৰণে তাতে থাকি দিলোঁ আৰু এতিয়া মই ক'বলৈ গৈছোঁ মোৰ দ্বিতীয় তৃতীয়বাৰ মই গৈছিলোঁ আপোনাৰ শিৱসাগৰৰ ৰংঘৰলে ৰংঘৰ আপোনাৰ শিৱসাগৰ আপোনাৰ যি ষ্টেচন চাৰিআলি তাৰপৰা কিছুদূৰ গৈ আমি যিহেতু ৰংঘৰ পাওঁ আৰু যিহেতু ৰংঘৰৰ এক ধুনীয়া এক দৃশ্য আছে সেই দৃশ্য উপভোগ লগতে আমি তাক সংৰক্ষিত কৰিবৰ লগতে ডি এছ এল আৰ লৈ গৈছিলোঁ ডি এছ এল আৰতে আমি তাত ফটো মাৰিলোঁ আৰু লগতে আমি প্ৰায় ওঠৰৰ পৰা ঊনৈছজন বন্ধু গৈছিলোঁ মই যিহেতু বাইকত গৈছিলোঁ আৰু আৰু মোৰ লগতে আৰু পাঁচজন মোৰ বন্ধু বাইকত গৈছিলোঁ বাকীকেইজন গৈছিলে গাড়ীত আৰু তেওঁলোকে আমি বিভিন্ন ফটো মাৰিলোঁ আৰু ঘূৰি আহোঁতে আপোনাৰ জয়সাগৰৰে কিনাৰতে জয়সাগৰ পুখুৰীও আছে সেই পুখুৰীটো আমি চালোঁ আমি তাত ফেৰী চলালোঁ তাৰপিছত ঘূৰি আহোঁতে আমি তাত তলাতৰ ঘৰ আছে সেই তলাতল ঘৰটো আমি সোমালোঁ তলাতল ঘৰটো অতি মনোমোহা তলাতল ঘৰত ক'বলৈ গ'লে সাত সাতটা কোঠালি আছে অৰ্থাৎ সাতটা কোঠালি নহয় আচলতে ক'বলৈ গ'লে সাতটা ফ্ল'ৰ আছে সেই সাতটা ফ্ল'ৰত আমি গোটেইকেইটা সোমাব নোৱাৰোঁ কাৰণ তৎ বাকী তিনিৰ পৰা চাৰিটা মাটিৰ তলত পোত খাই আছে তাৰপিছত আমি বাইকেৰে ঘূৰি আহিলোঁ আৰু সেই সময়ত বাইকেদি ঘূৰি আহোঁতে আমাৰ প্ৰায় চাৰিশ বা তিনিশ টকা তেল খৰচ যিহেতু আমাৰ ঘৰৰ পৰা শিৱসাগৰ বেছি দূৰ নহয় কেৱল মাত্ৰ ত্ৰিছৰ পৰা চল্লিছ কিলোমিটাৰহে সেয়ে আমি যিহেতু ত্ৰিছৰ পৰা চল্লিছ কিলোমিটাৰ হয় আমি তিনিশৰ পৰা চাৰিশ টকা তেলতে আমি ধুনীয়াকৈ ঘূৰি আহিব পাৰোঁ আৰু বাইক চলোৱাৰ আগতে আমি মেইনকৈ হেলমেটটো পিন্ধিব লাগে কাৰণ হেল হেলমেট আপোনাৰ মূৰৰটো অতি অতি দুৰ্ঘটনাসমূহৰ পৰা ৰক্ষা কৰে কাৰণ আমাৰ মূৰটো হ'ল বহুত চেন্সিটিভ পাৰ্ট আৰু যদি আমি মগজুত দুখ পাওঁ বা মূৰত দুখ পাওঁ আমাৰ বিভিন্ন ধৰণৰ আমি নিজৰ চিন্তাধাৰা কৰাটো অসুবিধা হ'ব পাৰোঁ আমি কিছুমান কথা পাহৰি যাব পাৰোঁ সেইবাবে আমি সকলোৱে হেলমেট পিন্ধা কৰোঁ লগতে মই যিহেতু হেলমেট পিন্ধোতে আপোনাৰ যিহেতু হেলমেট পিন্ধোতে হাত মোজা প্ৰয়োজন হাটমোজাও লগাইছিলোঁ লগতে যি বাওসীত আমি গাৰ্ড পিন্ধোঁ সেই গাৰ্ডৰ লগতে মই জোতা পিন্ধি গৈছিলোঁ কাৰণ যিহেতু ঠাণ্ডা দিনত ঘূৰি আহোঁতে ঠাণ্ডা লাগিব পাৰে সেইকাৰণে মই জোতা পিন্ধি গৈছিলোঁ তাৰপিছত ঘূৰি আহোঁতে মই আপোনাৰ শিৱসাগৰতে জছ থকা অৰ্থাৎ ট্ৰেণ্ডছ বুলি এখন হোটেল আছে সেই হোটেলতে মই মাংসৰে তৃপ্তিৰে ভাতটি খালোঁ তাৰপিছত আকৌ মই সেইদিনা প্ৰায় গধূলি চাৰিটা বজাত ঘৰ পালোঁহি তাৰপিছত মই তেতিয়াও ট্ৰিপটোৰ কথা আপোনালোকৰ লগত দাঙি ধৰিছোঁ তেতিয়া ট্ৰিপটো গৈছিলোঁ মই চুকাফালৈ আমাৰ ঘৰৰ পৰা প্ৰায় বাৰৰ পৰা তেৰ কিলোমিটাৰ দূৰতে আপোনাৰ চুকাফাৰ যিটো মৈদাম আছে সেই মৈদামটো প্ৰথমতে মই পুৱা ছটা বজাত নিজৰ বাইক ষ্টাৰ্ট দি মই সেই ঠাইলৈ আগতি কৰিলোঁ অৰ্থাৎ আগবাঢ়িলোঁ আগবাঢ়ি মই তাত আপোনাৰ প্ৰায় আঠটা নটা বজাত তাত পাই গ'লোগৈ তাৰপাছত পাই গৈ মেলি মই টিকেট কাটিলোঁ যিহেতু তাত দু দুটা ভিন্ন ভিন্ন ভাগ আছে এটাত আছে দাম আছিলে দছ টকা এটাত আছে ত্ৰিছ টকা মই প্ৰথমতে দছ টকাটোত সোমালোঁ তাৰপিছত সেই ঠাইত মই বিভিন্ন ধৰণৰ মূলধান পৰিলক্ষিত কৰিব লগতে পাৰ্কখনো আছিলে সেই পাৰ্কতে মই ফটোও মাৰিলোঁ তাৰপিছত দ্বিতীয়ত সোমালোঁ দ্বিতীয়টোত আপোনাৰ বিভিন্ন ধৰণৰ মৈদাম আছে কিন্তু সেই মৈদামত উঠ উঠাটো নিষেধ কাৰণ যিহেতু মৈদাম হ'ল এজন এখন এজন এজন ব্যক্তিৰ সমাধি আৰু চৰাইদেউ মৈদাম হ'ল বিভিন্ন বিভিন্ন শক্তিশালী আহোম ৰজাৰ সমাধি সেইবাবে আমি তাত কেতিয়াও ভৰি দিব নালাগে ওপৰত উঠিব নালাগে তাৰপিছত আমি ঘূৰি আহিলেও প্ৰায় এঘাৰটামান বজাত ঘূৰি আহিলোঁ তাৰপিছত ঘৰ পালোহি এতিয়া মই ক'বলৈ গৈছোঁ ভৱিষ্যতে যিটো মই পৰিকল্পনা কৰিছোঁ মই এইবাৰ ঊনত্ৰিছ তাৰিখে মই দিছাংমুখ যোৱা পৰিকল্পনা কৰিছোঁ এই ক্ষেত্ৰত মোৰ প্ৰায় লগৰ তেৰটামান ওলাইছোঁ আৰু তাতে আমি ভোজ ভাতটো খাওঁ বুলি ভাবিছোঁ যিহেতু মই বাইকতে আপোনাৰ হেলমেটৰ লগতে বিভিন্ন ধৰণৰ খোৱাবস্তু সামগ্ৰী মই লৈ যাম বুলি ভাবিছোঁ এই সামগ্ৰীসমূহ হ'ল যেনে মিঠাতেল ৰিফাইন মাংস লগতে হালধি মছলা ইত্যাদি যিহেতু ইয়াৰ পৰা তালৈ বাইকত আপোনাৰ যিকোনো ধৰণৰ খৰি আদি নিবলৈ দিগদাৰ হয় সেইবাবে মই সেই তালৈ খৰি চৰি নিনিওঁ এনেকৈ মই মোৰ এতিয়ালৈকে পৰিকল্পনা কৰিছোঁ কিন্তু কিমান পৰিমাণে উপনীত হয়গৈ সেই বিষয়ে মই নাজানোঁ